গান শুনি গান শুনি ভাল লাগে গান শুনো ভালেই লাগে বহুত কেনে ধৰণৰ সংগীত বুলি ক'লে ভূপেন হাজৰিকাৰ দেহ বিচাৰক গীত দেশক লৈ যিবিলাক গীত লিখিছিল সেইবিলাক ভাল লাগে তাৰ পিছত জুবিন গাৰ্গৰ গীত শুনিও ভাল লাগে প্ৰেমক লৈ লিখা তাৰ পিছত নীল আকাশৰ গান শুনিও ভাল লাগে প্ৰিয় গায়ক প্ৰিয় গায়ক বুলি ক'লে জুবিন গাৰ্গ নীল আকাশ তেওঁলোকে ভূপেন হাজৰিকা এইবিলাকে প্ৰিয় গায়ক স্থানীয় সংগীত বুলি ক'লে লোকগীত বৰগীত টোকাৰী গীত সেইবিলাক এইবিলাক চলে বাৰু স্থানীয় সংগীতত স্থানীয় সংগীতৰ বিষয়ে আগৰ পৰা চলি আহিছে আমি দেখিও আহিছোঁ কিবা মন্দিৰত কিবা এখন অনুষ্ঠান হ'লে বৰগীত বৰগীত গোৱা টোকাৰী গীত গোৱা সেইবিলাক চলে তাত